বয়সস্ত লোকসকল বিচনাত পৰি থকাৰ কাৰণ ধৰক বহুত আগৰ দিনত শাক পাচলিৰ কোনো সাৰ নিদিয়াকৈ গাঁওৰ মানুহে ঘৰতে সাৰ তৈয়াৰ কৰি শাক পাচলিত দিছিল সেইবোৰ খাই মানুহৰ কোনো অসুস্থ হোৱা নাছিল সকলো মানুহে বহুত কষ্টও কৰিছিল কষ্ট কৰি মাটি বাৰী উলিয়াইছিল বহুত জংঘল ভাঙিছিল তেখেতলোক বহুত মানে সাহসীও আছিল আগৰ মানুহ আজিকালি কি হ'ল বয়সস্ত হোৱাৰ লগে লগে সাৰ দিয়া শাক পাচলি খাই মানুহ নানা ধৰণৰ বেমাৰ হ'বলৈ ধৰিলে বয়স হোৱাৰ লগে লগে মানুহ অসুস্থ হৈ যায় কাৰণ শাক পাচলি সাৰ নিদিয়া খাবলৈ নেপায় খাদ্য অভাৱ অভাৱ অনাটন হোৱা বাবে মানুহ অসুস্থ সেইকাৰণে বিচনাত পৰি যায় অল বিষ শাক পাচলি সাৰ দিয়া খোৱা কাৰণতে বিষ হয় সকলো মানে ধৰক নানা বেমাৰে বাহ লয় সেইটো কাৰণে সোনকালে তেখেতলোক অসুস্থ হৈ বিচনাত পৰিবলগীয়া হয় আৰু ধৰক আজিকালি হাই প্ৰেছায়ো মানুহৰ বহুত বেছি হ'ল হাই প্রেছাৰ হোৱা বয়সস্ত মানুহ এতিয়া বিচনাত পৰি থাকে তেখেতলোকক ধৰক আমি যত্ন ল'বলৈ বহুত গাঁওৰ ধৰক মানে ঔষধ পাতি বিচাৰি খোৱাওঁ নেফাফো আৰু নহৰুৱে ধৰক খুন্দিপেনি তিনি চামুচ এনেকৈ খোৱাই দিলোঁ বয়সস্ত মানুহৰ প্ৰেছাৰ বহে আৰু ধৰক মানে তেনেকুৱা ধৰণে গাঁওৰ ঔষধ পাতি আমি খোৱাইপেনে তেখেতলোকক যত্ন লওঁ আও আৰু বিচনাত পৰি থকাসকল মানে ধৰক অসুস্থ বুলি ভাবিপেনে তেখেতলোক তেখেতলোকক যত্ন ধৰক লওঁ নানা ধৰণৰ আৰু কলদিল গৰৈ মাছ আৰু ধৰক মানে কুছিয়া কুছিয়া আৰু পাৰ মাংস তেনেকুৱা মানে ধৰক ভিটামিন বস্তু খোৱালে সুস্থ হ'ব বুলি ভাবি আমি বহুত যত্নই লওঁ তেনেকুৱা ধৰণে আমি খোৱাইপিনে গাঁও মানে বয়সস্ত লোকক যত্ন লওঁ আৰু উঠিব লৰিব নোৱাৰা হোৱা পাছত